কইনাক আমাৰ নিজৰ মানুহে ভাল ভাল বস্তুৱেই দিয়া হয় কইনাৰ লগত নিব পৰাকৈ কাঁ মানে বাল্টিং ম কাহি বা বিচনা আলনা গড্রেজ ফ্রিজ তেনেকৈ কৰিয়ে আমাৰ দিয়া হয় আৰু কইনাজনী হেৰি হ'বৰ কাৰণে